অসমৰ মই কাজিৰঙা শিৱসাগৰ কাৰ্বি আংলং এই তিনিডোখৰ ঠাইলৈ গৈ পাইছিলোঁ স্কুলৰ পৰাই গৈছিলোঁ কাজিৰঙালৈ যাওঁতে আমি প্ৰায় ত্ৰিছজনমান ছাত্ৰ ছাত্ৰী মিলি গৈছিলোঁ তাত আমি বহুত ফূৰ্তি কৰিছিলোঁ কাজিৰঙাৰ তাত আমি এশিঙীয়া গঁড় দেখি পাইছিলোঁ বহুতো আমি ফূৰ্তি কৰিছিলোঁ পিকনিক খাইছিলোঁ এশিঙীয়া গঁড় দেখি পাইছিলোঁ আমি কাজিৰঙাত জীপ জীপ চাফাৰী কৰিছিলোঁ কাৰ্বি আংলং যাওঁতেও আমি স্কুলৰ পৰাই গৈছিলোঁ প্ৰায় ত্ৰিছ চল্লিছ জনমান ছাত্ৰ ছাত্ৰী তাত ৱাটাৰফল আছে পাহাৰীয়া অঞ্চল তাৰ কাৰ্বি মানুহবিলাক ভাল হয় তাত আমি মিলি গোটেইগালে পিকনিক খাবই গৈছিলোঁ তাত এখন নদীৰ মাজত এটা দ্বীপ আছিল তাত মাজত ৰেষ্টুৰেণ্ট টাইপৰ এখন আছিল সেইখনতে আমি বুক কৰি তাতে আমি পিকনিক খাইছিলোঁ শিৱসাগ আৰু আমি শিৱসাগৰ যাওঁতেও স্কুলৰ পৰাই গৈছিলোঁ তাত আমি পিকনিক খাবৈ গৈছিলোঁ শিৱসাগৰত যাওঁতে শিৱদৌল জয়দৌল জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ আদি দেখিছিলোঁ তাত যাওঁতেও আমি বহুত ফূৰ্তি কৰিয়ে গৈছিলোঁ ৰাস্তাত তাত আমাৰ বহুত ফূৰ্তি হৈছিল বহুতো নজনা কথা শিকিব পাইছিলোঁ জয়সাগৰ পুখুৰী ৰুদ্ৰসাগৰ পুখুৰী শিৱসাগৰ পুখুৰী জয়দৌল শিৱদৌল আদি কোনে প্ৰতিষ্ঠা কৰিছিলে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবিলাক কিহৰ কাৰণে কোন ৰজাই প্ৰতিষ্ঠা কৰিছিলে সেইয়া আমি বহুতো নজনা কথা জানিব পাৰিছিলোঁ আৰু আমি সেইটো যাত্ৰাত প্ৰায় ত্ৰিছ চল্লিছজনমান ছাত্ৰ ছাত্ৰী আছিলোঁ ঘূৰি আহোঁতে আমাৰ ৰাতি হৈছিল প্ৰায় ৰাতি দহটা এঘাৰটামান বজাত আহি আমি আমাৰ হোষ্টেল পাইছিলোঁহি আৰু কাজিৰঙা যাওঁতেও আমাৰ ঘূৰি আহোঁতে বহুত পলম হৈছিল কাজিৰঙা যাওঁতে আমি বহুতো নেদেখা জীৱ জন্তু দেখিলোঁ যেনে এশিঙীয়া গঁড় বাঘ হৰিণা কাছ আদি দেখা পোৱা হৈছিল বহুতো নেদেখা জীৱ জন্তু আমি কাজিৰঙাত দেখিছিলোঁ আৰু আমি আমাৰ ইয়াত দেখি নোপোৱা বহুতো গছ চৰাই চিৰিকটি আদি বহুতো বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ লতা বন গছ আদি দেখিছিলোঁ আৰু তাত আমাৰ লগত যোৱা দাদাকেইজনে প্ৰায় চব কথাই বুজাই গৈছিল এইটো আমুক এইটো তামুক তেনেকৈ আৰু জীপ চাফাৰীটো আমাৰ বহুতেই ভাল আছিল তাত যোৱা গাৰ্ডকেইজনে আমাক চব বস্তু বুজাই গৈছিল